তুমি ভালপোৱা এটি উৎসৱৰ বিষয়ে কোৱাঁ মই ভালপোৱা এটি উৎসৱ হৈছে বিহু বিহু হৈছে আমাৰ জাতীয় উৎসৱ বিহু তিনি প্ৰকাৰৰ বহাগ বিহু বা ৰঙালী বিহু কাতি বিহু বা কঙালী বিহু আৰু মাঘ বিহু বা ভোগালী বিহু বহাগ বিহু সাধাৰণতে চ'ত বহাগ মাহত পালন কৰা হয় বহাগ মাহৰ প্ৰথমতেই এই বিহু পালন কৰা হয় এই বহাগ বিহু তিনিপ্ৰক বহাগ বিহুত সাতদিনীয়াকৈ পালন কৰা হয় প্ৰথম দিনা উৰুকা বুলি কোৱা হয় দ্বিতীয় দিনা গৰুবিহু পালন কৰা হয় গৰুবিহুৰ দিনা পুৱাই উঠি দোকমোকালিতে গা গৰু কেত গৰু গৰু গৰুৰ ডিঙিত থেকেৰা লাও বেঙেনা আদি আদিৰে মাহ হালধি আদিৰে গৰুকেইটা গা ধুৱাই মেলি তাৰপিছত ডিঙিত পঘা পিন্ধোৱা হয় আৰু গৰুকেইটা যাতে গ ৰুকেইটাৰ গাত হালধি মাহ বেঙেনা আদি ছটিয়াই গৰুকেইটাৰ যাতে বেমাৰ চেমাৰ নহয় এইটো কাৰণে পূজা কৰা হয় তাৰপাছত গা পা ধুই সকলোৱে ডাঙৰৰ আশীৰ্বাদ লোৱা হয় তাৰ পিছদিনা মানুহ বিহু হিচাপে পালন কৰা হয় মানুহ বিহু দিনা দোকমোকালিতে উঠি গা পা ধুই হালধিৰে গা ধুই গা ধোৱে তাৰপিছত নতুন সাজ পাৰ পৰিধান কৰি ডাঙৰ ঘৰত যি ডাঙৰ থাকে তেওঁলোকক সেৱা কৰা হয় তেওঁলোকৰ আশীৰ্বাদ লোৱা হয় তাৰপিছত ঘৰত যি পিঠা পনা কেক আদিবোৰ বনোৱা থাকে চাহ জলপান আদিবোৰ বনোৱা থাকে সেইবোৰ সকলোৱে মিলি জুলি খোৱা হয় বহাগ বিহুক ৰঙালী বিহু বুলিও কোৱা হয় কাৰণ এইটো এই এই বিহুত অতি আনন্দ উল্লাহেৰে ডেকা গাভৰুহঁতে গছতলত গৈ বিহু মাৰে

নাচনীসকলে ডেকাসকলে গোৱা গানত তাল মিলাই বিহু নাচে কিছুমান গাঁৱত ৰাতিবিহু হিচাপে পালন কৰা হয় বহাগ বিহুত প্ৰধানকৈ ঘিলাপিঠা তিলপিঠা কেক আদিবোৰ বনোৱা হয় পিঠা পনা বনোৱা হয় প্ৰতিজন ঘৰতেই এই পিঠা পনাবোৰ বনোৱা থাকে প্ৰত্যেকে প্ৰত্যেকৰে ঘৰত আন অতি আনন্দ উল্লাহেৰে এই বিহু পালন কৰা হয় ইয়াৰ পিছত কাতি বিহু বা কঙালী বিহু কাতি বিহু কাতি কাতি মাহৰ সংক্ৰান্তিৰ দিনাই এইটো বিহু আৰম্ভণি হয় কাতি বিহুত দিনা পুৱাই তুলসী গছৰ তলত চাফা কৰি মেলি চাকি বন্তি জ্ৱলাই পূজা কৰা হয় তাৰপিছত আব গধূলি পথাৰত গৈ চাকি বন্তি জ্ৱলোৱা হয় যাতে পথাৰ খেতিপথাৰ ভাল হয় ধানবোৰ পোক পৰুৱাই নাখায় ধানবোৰ যাতে ভাল হয় ফচলবোৰ ভাল হয় সেইটোৱে সেইটো কাৰণে পূজা কৰা হয় কাতি মাহত সকলোৰে ঘৰত অভাৱ অনাতনে দেখা দিয়ে খাবলৈ এসাঁজ চাউল নাথাকে শাক পাচলিৰ অভাৱ সকলোৰে অভাৱ অনাতন হয় কাতি বিহু কঙালী বিহু বুলিও কোৱা হয় কাৰণ এই কাতি বিহুৰ দিনা সকলোৱে মিলি জুলি পূজা পাতল কৰি সকলোৱে মিলি জুলি পুৰি আদিৰে আহাৰ গ্ৰহণ কৰা হয় মাঘ বিহু বা ভোগালী বিহু মাঘ মাহত এই বিহুটি পালন কৰা হয় মাঘ বিহুক ভোগালী বিহু বুলিও কোৱা হয় এই বিহুৰ দিনা সকলোৱে মিলি জুলি পথাৰত পথাৰৰ মে পথাৰত মেজি জ্ৱলাই ভোজ ভাত খোৱা হয় অতি এই বিহুটি অতি আনন্দ উল্লাহেৰে মিলি জুলি মিলি জুলি ভোজ ভাত খাই ৰাতি গোটেই ৰাতি ডেকাসকলে গান গাই নাচ পৰিধান কৰে গোটেই ৰাতি আনন্দ কৰি পুৱা দোকমোকালিতে উঠি মেজিটো জ্ৱলাই দিয়া হয় এয়ে আমাৰ জাতীয় উৎসৱৰ বিষয়ে মই কৈ সামৰণি জনাইছোঁ